হেল্ল' হয় মই এই অপূৰ্বই কৈছোঁ কেব ড্ৰাইভাৰজন হয়নে

অঁ মই অথনিৰপৰা ৰৈ আছোঁ যে এইয়াত দোকান এখনৰ আগত দোকানখন লিখাই আছে ইয়াত ৰোহন ক্লথ ষ্টৰ বুলি আপুনি কোনডখৰত আছে বাৰু ক'ত পালেহি অঁ অঁ অঁ হয় নেকি ঠিক আছে মোৰ লেণ্ডমাৰ্কটো পঠিয়াই দিছোঁ আপুনি চাই লওকচোন অঁ অঁ ওচৰতে আছে ন ঠিক আছে বাৰু অঁ আহক আহক সোনকালে আহক মোৰ অলপ দেৰি হৈছে